অঁ ৰেলৱে পাৰ্কলৈ ফুৰিবলৈ যাব নেকি অঁ ল'ৰাটো যাব কৈছিলে ধুনু যাব

অঁ দেওবাৰে বন্ধ থাকে

আজি অঁ অঁ ঠিক আছে দিয়া শনিবাৰে বন্ধ থাকে শনিবাৰে যাম